বাচন বৰ্তন ধোৱাৰ কিছুমান পদ্ধতি আছে আচলতে পদ্ধতি নথকা নহয় আমি প্ৰায়ে দেখিবলৈ পাওঁ যে বাচনবিলাক আচলতে আমি পুৰণি কালত কি কৰিছিলে মাহঁতে ছাই ছাই মাটি এইবিলাক মিক্স কৰি সেই ছাইৰে ঘঁহি ঘঁহি বাচন ধুইছিল আৰু দেখিবলৈ বহুত চিকচিকীয়া হৈছিল আৰু কেতিয়াবা কি হয় বহুত বেছি কিবা তেল বা হেৰি থাকিলে নেমু টেঙা তাত চেপি দিয়ে বা কৰ্দৈ টেঙা কেতিয়াবা জুইত যদি লাগ জুইত যদি পোৰা যায় তেতিয়া কৰ্দৈ টেঙাৰে এইবিলাক চাফ কৰা আমি দেখিবলৈ পাইছিলোঁ গতিকে বাচন ধোৱাৰ এনেধৰণৰ বিভিন্ন পদ্ধতি আছে আগৰ দিনত বিশেষকৈ বিভিন্ন ঘৰুৱা কিছুমান পন্থাৰে বাচন ধুইছিল কিন্তু আজিকালি আমি দেখিবলৈ পাওঁ যে বজাৰত কিছুমান চাবোন আমি কিনি আনো আৰু এই চাবোনবিলাকেৰে আমি বাচন ধুওঁ বহু সময়ত দেখা যায় এই চাবোনবিলাক কি হয় বাচনবিলাকত লাগি ধৰে তাৰফলত আমি কেতিয়াবা সেইবিলাক মানে ভালকৈ আমি গুৰুত্ব নিদিওঁ আৰু এনেদৰে আমাৰ কেতিয়াবা খাদ্যৰ লগত আমাৰ পেটত গুছি যায় এনেধৰণে বহুতো কেতিয়াবা কি হয় বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে গতিকে আমি প্ৰায়েই বাচন ধোওঁতে এই সকলোবিলাক দিশৰ ওপৰত গুৰুত্ব দিব লাগে আৰু আগৰ দিনতটো বাচনবিলাক প্ৰায়ে পুখুৰীত লৈ গৈ পুখুৰীৰ পানীত ধোৱা হৈছিলে সেইকাৰণে পানীখিনিও বহুত মানে এভেইলেবল আছিলেতো বাচনখিনিও বহুত মানে ধোৱা হৈছিলে ভালকৈ বা বহুতবাৰ এনেকৈ ধুই ধুই দিয়া হৈছিলে কিন্তু এতিয়া মানুহে কি কৰে দমকলত ব্যৱহাৰ কৰে আৰু প্ৰায়ভাগেই কি কৰে বেচিন লগাই টেপৰ পানীৰে বাচনবিলাক ধোৱে গতিকে সদায় মানে ভাবে যে আমিতো না কাৰেণ্টৰ বিল দি মটৰেৰে পানী উঠাইছোঁ গতিকে টেপৰ পানীটো আমি অলপ কমকৈ দি এনেকৈ ধোওঁ আৰু তাৰফলত কি হয় বহু সময়ত চাবোনবিলাক লাগিয়ে থাকে বাচনত গতিকে আমি তেনেকুৱা কিছুমান কথা ভাবিলেই নহ'ব আমি বাচন ধোৱাৰ সেইকাৰণে বিভিন্ন কিছুমান পদ্ধতি অৱলম্বন কৰিহে ধোব লাগে সেয়েহে আমি কেতিয়াবা কি বজাৰৰ পৰা অনা চাবোন পিচ বা ভীমবাৰ আৰু প্ৰিল এনেকুৱা জাতীয় বস্তুৰে আমি বাচন ধোৱাৰ পৰিৱৰ্তে আমি ঘৰুৱা পদ্ধতিৰেও ধোব পাৰোঁ বিভিন্ন নেমু টেঙাৰ বাকলিবিলাক আমি কি কৰোঁ প্ৰায়ে নেমু টেঙাটো কাটি কেতিয়াবা বেয়া হ'লে পেলাই দিওঁ সেইবিলাক আচলতে নেমুৰ ৰসটো চেপি লৈ সেই নেমুৰ ৰসেৰেও বাচন ধোব পাৰি আৰু আমাৰ যি ঘৰত আমি খৰি খেৰৰ ব্যৱহাৰ কৰি তাত যিটো ছাই থাকে সেই ছাইটো আনিও যদি আমি কিবা এটা পাত্ৰত থৈ দিওঁ তেতিয়া সেই ছাইটোৰ লগতো আমি কেতিয়াবা তেল চেল বহুত লাগি থাকিলে সেই ছাইৰ লগত অকণমান চাবোন দিলোঁ এনেকৈ মিক্স কৰি আমি বাচনটো ধোওঁ তেতিয়াহে কি হয় তেলবিলাক গুছি যায় নহ'লে তেলটো থাকি যায় বাচনবিলাকত এনেদৰে আৰু বেছি লেতেৰা হৈ থাকে আৰু এনেকৈ ভালকৈ চাফা নোহোৱা বাচনত আৰু তেলটো লাগি থাকিলে প্ৰায়ে পোক পৰুৱা পঁইতাচোৰা ইত্যাদি বিলাকে তাত মানে আহি তাতে কণী চণী পাৰি দিব পাৰে বা সেই তেলত পৰে গতিকে আমি প্ৰায়ে তেলবিলাক আমি ধোওঁতে কিছুমান সাৱধান হ'ব লগা হ'ব লাগে আৰু সেয়ে চাফ চিকুণটো অতি দৰকাৰী সেইকাৰণে আমি বাচন ধোওঁতে বিভিন্ন ধৰণে আমি পদ্ধতি অৱলম্বনৰ জৰিয়তে বাচনটো আমি ধোব লাগে